গাড়ীত যে ঘৰত যে বস্তু বেচিবলৈ আহে সিহঁতৰ পৰা ভুলতো বস্তু নল'ব সেইদিনাখনি আমাৰ মায়ে কি কৰিলে শুনক আকৌ কম দামত পালে আৰু পোন্ধৰশ টকাত মিক্সাৰ দি আছে তাতে ব্ৰেণ্ড লাগি আছে বাজাজৰ ল'লে তাৰপৰা মই নাজানোঁ মই ঘৰত নাই তাৰপৰা গৈ চাইছোগৈ মায়েতো লগাব নাজানে মোক কৈছে এইটো কেনেকৈ লগাই লগাচোন লগাইছোহে চুইছ দিবলৈ নাপালোৱে এইপিনৰপৰা হেৰি উফৰি গৈ ক'ৰবাত পৰিলেগৈ আপোনাৰ মানে চুইছটো নিদিওতেই চুইছ দিবলৈ পাইছিলোহে ঘুৰিবলৈ নাপালেই মেছিনৰ আপোনাৰ হুইলটোৱে ভাগি থাকিলে ৰাম ৰাম মই বিছাৰি গৈছিলোঁ গাড়ীঅলাকেইটাক নাপালোগৈ সেনেকুৱা বস্তু বাৰু বিক্ৰী কৰে নি মানুহে ধইত